এতিয়া দুপৰীয়া সাজ বুলি কওঁতে আমাৰবোৰ ঘৰত কি হয় অসমীয়া মানুহৰ ঘৰবোৰত দুপৰীয়া বুলি কওঁতে প্ৰায় আবেলিয়ে পাইগৈ কাৰণ মই অফিচৰ পৰা আহি পাওঁ প্ৰায় তিনিটা চাৰিটা বজাত গতিকে সেইটো দুপৰীয়া হৈ নাথাকে আবেলিয়েই হয়গৈ এতিয়া সৰ্বসাধাৰণতে আমাৰ মায়ে ভাতটো ৰান্ধে আবেলি ভাতৰ কাৰণে বা যিটো দুপৰীয়া বুলি আমি কওঁ কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যায় মায়ে ভাত ৰান্ধিব নোৱাৰে তেতিয়া মই ৰান্ধিব লগা হয় তেতিয়া দুপৰীয়া সাঁজ মই ৰান্ধো কিন্তু আমাৰ অসমীয়া সমাজখন যদি চাওঁ এই ক্ষেত্ৰত সৰহভাগ ৰাতিপুৱাৰ সাঁজ বা দুপৰীয়া সাঁজ বিশেষভাৱে ৰন্ধা নহয় ৰাতিপুৱা সাধাৰণতে যদি আমাৰ মানুহে পায় নিমখেদি হ'লেও খাই গ'ল বা পিটিকা এটাৰে হ'লেও খাই গ'ল দুপৰীয়া সাজ তাতকৈ অলপ ওপৰলৈ যায় আমি দালি বনালোঁ ভাজি বনালোঁ আমি এনেকৈ মিলাই আমি খাওঁ এতিয়া যিদিনা মোৰ ভাগত বনোৱাৰ পাল পৰে সেইদিনা মই আপোনাৰ দালি বনালোঁ ভাত বনালোঁ আৰু লগত কিবা ভাজি এখন বনালোঁ আৰু আচাৰ চাচাৰ এইখিনি আমাৰ ঘৰত থাকেই গতিকে আমি তেনেকৈ বনাই দুপৰীয়া সাজ খোৱা হয় এতিয়া আমি যিহেতু নৈ পৰীয়া মানুহ আমাৰ ঘৰৰ পাছফালেদি নৈ এখন গৈছে গতিকে কেতিয়াবা জালত দুই তিনিটা মাছ লাগে সেই মাছগিতা আমি মানে মই মাছ ভাজো মাছ ভাজো মাছৰ সৈতে খাওঁ মাছ দুটা থাকিলে ভাতটো খাই ভালো লাগে আৰু কেতিয়াবা ধৰক কোনোবা বিশেষ পৰিস্থিতিত যদি আলহী আহিলে আজি তেতিয়া ডাঙৰ মাছ বা মাংস আনি তেনেকৈও ৰান্ধি দুপৰীয়া সাঁজ খোৱা হয় কিন্তু আমাৰ অসমীয়া সমাজত দুপৰীয়া সাঁজ ভাতৰ ইম্পৰণ্টেছটো ইমান নাই যথেষ্ট কম কিন্তু তাতকৈ যদি আমি চাবলৈ যাওঁ ৰাতিৰ সাঁজ আমাৰ অসমীয়া সমাজৰ ক্ষেত্ৰত ৰাতি সাঁজ ভাতৰ ইম্পৰণ্টেছ কিন্তু ৰাতিপুৱা আৰু দুপৰীয়া সাঁজৰ ভাততকৈ বেছি ৰাতি সাঁজৰ ক্ষেত্ৰত ইম্প'ৰণ্টেছটো বেছি হয় গতিকে আমি ভালদৰে খোৱা হয় কেতিয়াবা মানে আপুনি মেক্সিমাম ধৰক আমিষ ভাতেই খোৱা হয় বুলি ক'ব পাৰি এতিয়া ধৰক মই যিদিনা বনাওঁ ৰাতিৰ সাজ সেইদিনা যদি মাংস থাকে তেতিয়া সাধাৰণতে মই বনোৱা এতিয়া মাংস বুলি কওঁতে আমাৰ ঘৰত সকলোৱে প্ৰিয় মাংসটো হৈছে গাহৰি গতিকে আমি গাহৰি মাংস বনাই প্ৰায়ভাগ আমি ৰাতিৰ সাঁজটো খাওঁ এতিয়া গাহৰি মই যেতিয়া বনাওঁ মই বিভিন্ন ধৰণে বনাওঁ কেতিয়াবা আপোনাৰ তিল দি গাহৰি বনালোঁ কেতিয়াবা লাই দি বনালোঁ কেতিয়াবা বনৰীয়া কচু আছে কচু দি বনালোঁ বা কেতিয়াবা ঔটেঙা পালোঁ ঔটেঙা দি হ'লেও আমি গাহৰি মাংসটো বনাওঁ এই গোটেইকেইটা যিকেইটা মই ক'লো আপোনাৰ বিভিন্ন ধৰণে বৰা বনাব পৰা ব্যৱস্থা তাৰ ভিতৰত কিন্তু সকলোতকৈ ভাল লাগে লাই শাক দি যিটো গাহৰি বনোৱা হয় সেইটো সকলোতকৈ ভাল লাগে কিন্তু প্ৰব্লেম এটা আছে যে লাই শাকটো আমাৰ বাৰ মাহে এভেইলেবল নহয় বাৰ মাহে উপলব্ধ নহয় গতিকে ঠাণ্ডা দিনখিনি বা যিখিনি জাৰকালি জাৰকালিহে আমি লাই শাক দি গাহৰিটো বনাব পাৰোঁ এতিয়া গাহৰি মাংস বনোৱাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ বেলেগে বনোৱা পদ্ধতিৰ লগত মই বনোৱা পদ্ধতিটো নিমিলে মেক্সিমাম মই কি দেখোঁ যে কেৰাহী পাতিলে তাত মিঠাতেল দিলে মিঠাতেল দি আপোনাৰ পিঁয়াজ ভাজিলে তাত গাহৰি মাংস দিলে তেনেকৈয়ে বনালে কিন্তু মই যেতিয়া বনাওঁ পদ্ধতিটো অলপ বেলেগ হয় মই কি কৰোঁ গাহৰি মাংস যেতিয়া মই কিনোঁ কিনোঁতে এনে ধৰণে কিনোঁ যাতে তাত অলপ চৰ্বী থাকে মই কেৰাহীখন পাতি তাত চৰ্বীখিনি দি দিওঁ দিলে তাৰ পৰা তেল ওলাই আৰু সেই তেলত পিঁয়াজ ভাজি মই তেনেধৰণে বনাওঁ মানে যিটো আমাৰ অসমীয়াত কোৱা হয় মাছৰ তেলেৰে মাছ ভজা মই ঠিক তেনেধৰণে গাহৰিৰ তেলেৰে গাহৰি ভাজোঁ গতিকে মাংসখিনি দিওঁ তাৰ পৰা এইটো ওলাই আৰু এটা কথা ক'বলগীয়া এইকণতে যে মচলা মচলাৰ প্ৰয়োগটো বেলেগে যি ধৰণে কৰে মই সেই ধৰণে নকৰোঁ মানে আপোনাৰ ধৰক মিট মচলা হওক বা জিৰা ধনীয়া ৰেড চিলি হওক এইখিনি বস্তু মই গাহৰি মাংস বনাওঁতে প্ৰয়োগ নকৰোঁ মই আদা নহৰু কেঁচা জলকীয়া এইখিনি বস্তু দিয়ে মই গাহৰি মাংসটো বনাওঁ তেনেধৰণে কৰিলে আমাৰ দুটা লাভ হয় প্ৰথম কথা যিখিনি মচলাখিনিয়ে আমাক যথেষ্ট ক্ষেত্ৰত অপকাৰ কৰে সেই অপকাৰটো আমাৰ নহয় যেতিয়া আমি অকল আদা নহৰু আৰু কেঁচা জলকীয়া দি বনাম তেতিয়া আমাৰ অপকাৰ নহয় শৰীৰৰ প্ৰতি গতিকে বেলেগে বনোৱাৰ লগত মোৰ পদ্ধতিটো কিছু বেলেগ আৰু ধৰক আজি আমাৰ ঘৰত গাহৰি নাই কেতিয়াবা কিছুমান আলহী আহে যি আপোনাৰ গাহৰি মাংস নাখায় ছাগলী খায় ছাগলী মাংস খায় বা কুকুৰা মাংস খায় তেতিয়া কিন্তু বনোৱাৰ পদ্ধতিটো অলপ বেলেগ হয় কাৰণ গাহৰিৰ লগত বাকীকেইটাৰ মাংস বনোৱাৰ পদ্ধতিটো যথেষ্ট বেলেগ ধৰি ল'লো আজি লোকেল কুকুৰাই অনা হ'ল তেতিয়া কিন্তু গাহৰি মাংসৰ দৰে একো মা মচলা নিদিয়াকৈ যদি বনোৱা হয় তেতিয়া সোৱাদটো একেবাৰে নহ'ব গতিকে সাধাৰণতে কি কৰা হয় মানে মই কি কৰোঁ যে যদি কুকুৰা মাংস বনাবলগীয়া হৈছে তেতিয়াহ'লে কিছু মচলা দিবলগীয়া হয় লগত বিলাহী চিলাহী এনেকুৱা দি বনালেহে সোৱাদটো অলপ বেছি ভাল আহে গতিকে মই তেনেধৰণে বনাওঁ কিন্তু ঘৰত খাবলৈ ক্ষেত্ৰত কিন্তু গাহৰি মাংসৰ ক্ষেত্ৰত বিশেষকৈ মচলাৰ ব্যৱহাৰ নকৰোঁ এতিয়া ছাগলী মাংসৰ কথালৈ আহোঁ ছাগলী মাংস যেতিয়া মই বনাওঁ তেতিয়া সাধাৰণতে মানুহে কি কৰে প্ৰায় দেখিছোঁ আমাৰ সমাজত কুকাৰত দি দিয়ে কুকাৰত চিটি মাৰে কুকাৰত চিটি মাৰি ছাগলী মাংসটো বনায় কিন্তু মই তাৰ সম্পূৰ্ণ ওলোটাটো কৰোঁ মই কুকাৰলৈ নাযাওঁগৈ মই কি কৰোঁ কেৰাহীতে মাংসখিনি ভালদৰে ভাজোঁ ভালদৰে ভাজি আপোনাৰ মা মচলা দি ছাগলী মাংসটো লং ডালচেনি ইলাচি আদি বস্তু লাগে সেইখিনি দি মই ভালকৈ বনাওঁ এতিয়া মাংসৰ কথা যদি আমি বাদ দিওঁ তেতিয়া আমি মাছৰ কথালৈ আহোঁ এতিয়া আমি যিহেতু নৈপৰীয়া মানুহ কেতিয়াবা ধৰক জালত আজি বৰালি মাছ লাগিলে বা কিবা লাগিলে এই মই বৰালি মাছৰ কথাই কলোঁ বৰালি মাছটো কিছুমান মানুহে ভাজি খাই মানে ফ্ৰাই কৰি খায় যিটো একেবাৰে পচন্দৰ বিষয় নহয় আমি চাবলৈ গ'লে বৰালি মাছটো ভাজি খোৱা মাছতকৈ আপোনাৰ আঞ্জাত দি যদি খোৱা হয় ঔটেঙা দি সেইটো বেছি সোৱাদযুক্ত হয় দালি ঔটেঙা বৰালি মাছ পাৰিলে লগত যদি ঢেঁকীয়া থাকে কাৰণ আমাৰ ঘৰৰ ওচৰে পাজৰে ঢেঁকীয়াটো পোৱাই যায় ঢেঁকীয়া দি যদি খোৱা হয় তেতিয়া বস্তুটো বেছি টেষ্টি হ'ব বাকী মাছখিনিৰ প্ৰায়খিনি মাছৰ ক্ষেত্ৰত সেইটো কথা খাটে গতিকে কেতিয়াবা মাছ বনোৱা হয় কেতিয়াবা মাংস বনোৱা হয় আৰু কেতিয়াবা যদি একো নাথাকে কেতিয়াবা আপোনাৰ ডিমৰ তৰকাৰী আপোনাৰ ধৰি লওক আজি ডিম দিনটো আপোনাৰ বইল কৰি তাৰ পিছত ফ্ৰাই কৰি তাৰ পিছত সেইটো আপোনাৰ বিলাহীৰ লগত দ'ম বনোৱা হ'ল বা কেতিয়াবা আমলেটেই বনোৱা হ'ল কিন্তু ৰাতিৰ সাঁজ প্ৰায় ভাগেই আমিষেই থাকে আৰু অসমীয়া সমাজত আৰু এটা বস্তু আছে ৰাতিৰ সাঁজ বা যিকোনো সাঁজতে কথা ক'লোঁ পনিৰৰ ব্যৱহাৰটো একেবাৰেই কম পনিৰ খোৱা নহয় গতিকে যিকেইদিন আপোনাৰ ডিমো নাই মাছো নাই আৰু মাংসও নাই সেই দিন কেইটাত কি কৰা হয় বাকী যিখিনি আমি যিমান ভাজি বনাব পাৰোঁ দুখন তিনিখন চাৰিখন ভাজিও বনোৱা হয় লগত কিবা আপোনাৰ চাটনি বনোৱা হয় বা কিবা আপোনাৰ আচাৰ চাচাৰ লৈ তেনেকৈ খোৱা হয় গতিকে মই যেতিয়া দুপৰীয়া আৰু ৰাতিৰ সাঁজৰ বাবে বাবে কিবা বনাওঁ তেতিয়া প্ৰথম কথা এইটোৱেই লক্ষ্য ৰাখোঁ যে খাবলৈ প্ৰথম কথা টেষ্টি হ'ব লাগিব টেষ্টটো আমাৰ মুখত থাকিব লাগিব গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সদায় বেলেগ বেলেগ ব্যঞ্জন মই বনোৱাৰ চেষ্টা কৰোঁ